মই আচলতে খানা বনোৱাত প্ৰায় আধা ঘন্টা এক ঘন্টাত হোৱাটো বিচাৰোঁ আৰু ৰেচিপিটোৰ জটিলতাৰ বিষয়ে নজনাকৈ তেনেকে আচলতে সচৰাচৰ হয় কেতিয়াবা আপোনাৰ ৰেচিপিটো বনাওঁতে ৰেচিপিৰ যেতিয়া আহিছে ৰেচিপিটো এবাৰ মই চেষ্টা কৰিছিলোঁ আপোনাৰ চিলি চিকেন বনাবলৈ তেতিয়া সময়ত জটিলতাৰ সন্মুখীন হ'ব লগা হৈছে আৰু বহুতো জটিলতাৰ বিষয়ে মই তেতিয়া গম পোৱা নাছিলোঁ মই তেতিয়া বহুতো সময় ল'লোঁ আপোনাৰ বহুত সময় গ'ল আগতে ৰেচিপিটো ভালকৈ জনা নাছিলোঁ ৰেচিপিটো ইমান কঠিন বুলি আৰু ৰেচিপিটো মই কৰোঁতে তেতিয়া ছচ লাগে মাংস লাগে কেপচিকাম লাগে অত্যন্ত বস্তুৰ প্ৰয়োজন হৈছিলে সেয়ে মই বস্তুখিনি গম পোৱা নাছিলোঁ যে ইমানখিনি বস্তুৰ প্ৰয়োজন হয় মই ভাবিছিলোঁ চিলি চিকেন যিহেতু হৈ যাব কিন্তু মই ভবা নাছিলোঁ যে ইমানখিনি সময়ৰ প্ৰয়োজন হ'ব বুলি সেয়েহে মই বনাওঁতে অকণ সময়ৰ সময় লাগিল আৰু এনেই সচৰাচৰ মানুহে আধা ঘন্টাৰ পৰা এক ঘন্টাৰ ভিতৰত খাদ্যসমূহ তৈয়াৰ কৰিব লাগে আৰু ৰেচিপিটো জটিলতা সন্মুখীন সেই তেতিয়াই হৈছোঁ অৰু এবাৰ পোলাও বনাওঁতে হৈছিলোঁ পোলাও যিহেতু অলপ জটিল বস্তুৱে কাৰণ তেওঁ পোলাওটো বনাওঁতে চাউলৰ পৰা ধৰি কাজু কিচমিচ এনেকৈ ইত্যাদি অত্যা অত্যাধুনিক বস্তু লাগে আৰু বনাওঁতেও বহুত জটিলতা আছে চিলি চিকেন বনাওঁতেও তেনেকৈয়ে মই অলপ জটিলতাৰ সন্মুখীন হ'বলগীয়া হৈছিল অলপ মানে যথেষ্টখিনি কাৰণ মাংসটো ভাজিব লগে আকৌ ছচ তচ দি কেপচিকাম তেনেকৈ দি বস্তুখিনি কৰোঁতে অলপ সময়ৰ অভাৱ হয় অলপ সময় লাগে সেয়ে বস্তুখিনিত অলপ সময় অতিবাহিত কৰিবলগীয়া হৈছিল আৰু ফলাফল ভালেই হৈছিলে ভাল হৈছিলে আৰু সেই তেতিয়াৰ পৰা মই চেষ্টা কৰা নাই আৰু